বৰপেটা জিলাৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ কিছুমান মানে বিষয় আছে এই এনেই বহুত পিছপৰা জিলা এইখন এই জিলাখনত মানে কি হয় আমাৰ ইয়াত মানে বিশেষ কৰি বৰপেটাৰ জিলাৰ মাজে যিটো মানে পূব ছাইড বৰপেটা জিলাৰ আৰু নলবাৰী যিটো মানে পশ্চিম ছাইড এতিয়া মানে আমাৰ জিলাখনৰো মানে আমাৰ এইখিনি আমলি খোৱা জেগা বুলি কয় এই আমলি খোৱাখিনি মানে কি কৰিছে নলবাৰী মানে নলবাৰীৰ লগত সংযোগ কৰিছে মাজতে কেৱল আমলিখোৱাখিনি আমাৰ সৰ্থেবাৰী বা মানে এইবিলাকক মানে হেৰি কৰা নাই আৰু এতিয়া তথাপিতো স্থানীয় মানে উদ্যোগ বা মানে সৰু সুৰা মানে ব্যৱসায় এইবিলাক মানে চলি আছে আৰু বিশেষ কৰি আমাৰ ইয়াত মানে কি হয় কাঁহ পিতলৰ মানে উদ্ মানে বেছি মানে প্ৰচুৰ পৰিমাণে মানে কাঁহ পিতলৰ সামগ্ৰী মানে উৎপন্ন হয় আৰু এইবিলাক সামগ্ৰী নি মানে আমাৰ মানে অসমৰে বিভিন্ন জিলাত নিয়ে ধুনীয়া ধুনীয়া মানে দামত বিক্ৰী হয় আৰু আমাৰ এইখিনিত নামে আছে আৰু এটা কাঁহৰ মানে কাঁহৰ সংঘ আছে এটা সৰ্থেবাৰীত কাঁহৰ সংঘৰ মানে তাহাৰ মানে তলত আৰু বহুত আমাৰ এই অঞ্চলত বিশেষ কৰি ধৰক এই হালধিবাৰী আমৰিখোৱা এই এই হিলেইপাৰা এই এইখিনি জেগাৰ মানে ঠাইত মানে কি কৰে এই হ তাৰ পৰা কাঁহবিলাক আনি ইয়াত বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে এই কাঁহী বাতি এইটো বাটাহ বটা নাগফেঁটী বটা এই বিভিন্ন আৰু ডাঙৰ ডাঙৰকৈ মানে কাঁহৰ মানে কাঁহী এইবিলাক তৈয়াৰ কৰি কিনে কৰে কি মানে সংঘত দিয়ে বা সংঘৰ আণ্ডাৰতে বিভিন্ন মানুহক দি বঢ়িয়া এটা ইনকাম হয় বা মানে পইচা পাতি অলপ হয় বিশেষকৰি আমাৰ আমৰিখোৱাত আমৰিখোৱাত বিভিন্ন শাল বুলি কয় মানে গঢ়শাল বুলি কয় কঁহাৰ শাল তাৰপিছত মানে পিতলৰ শাল মানে বহুত আছে আৰু আমাৰ এই অঞ্চলৰ বহুত ল'ৰা বা মানে কাম কৰা মানুহ এই মানে কাঁহ পিতলৰ মানে যিটো উদ্যোগ এই উদ্যোগটোত মানে জড়িত হৈ আছে জড়িত হৈ আছে একোখন ঘৰ ধুনীয়াকৈ চলি আছে আৰু মানে তেনেকুৱা মানে বিখ্যাত মানে হৈয়ো উঠিছে দুই চাৰিজনে বহুত টকা পইচা মানে ইনকাম কৰিছে বস্তুবিলাক তৈয়াৰ কৰিছে বিভিন্ন দেশলৈকেও বিভিন্ন ৰাজ্যলৈকেও মানে ৰপ্তানি কৰিছে পঠাইছে আমাৰ ইয়াত মানে বিশেষ কৰি মানে কি কৰে এই মানে পিতলৰ মানে ঘূৰণীয়া চাকবিলাক আহে আহি কিনে ইয়াতে মানে মেচিন সিহঁতে মানে তৈয়াৰ কৰি লৈছে একোটা সৰু সৰু মেচিন কৰি মানে সেইবিলাক চাফা কৰা কাঁহী বনোৱা বাটা বনোৱা লতা বনোৱা মানে এইবিলাক মানে ধুনীয়াকৈ মানে পিতলৰে বিভিন্ন বস্তু বনা মানে বনাই আছে আৰু সেই বস্তুবিলাক ধুনীয়া ধুনীয়াকৈ নতুন কৰি নতুন ৰূপ দি তাক মানে বেলেগ ৰাজ্যত মানে পঠায় আৰু বেলেগ ৰাজ্যত এই বস্তুবিলাকৰ মানে আদৰ বেছি দাম বেছি আৰু তাৰ পৰাই অমাৰ মানে এইখিনিত বিশেষ কৰি আৰু আমাৰ এই সৰুক্ষেত্ৰী অঞ্চলটোত মানে উন্নতি কিছু পৰিমাণে হ'লেও কৰিছে এতিয়া মানে কি হৈছে এতিয়া আমাৰ অলপ দিগদাৰ হৈছে আমাৰ এই অঞ্চলটো বিশেষকৰি আমৰিখোৱা অঞ্চলটো মানে বৰ নলবাৰীত লৈ গৈছে নলবাৰী ডিষ্ট্ৰিকত তাহাৰ আণ্ডাৰত দিয়া বুলি কৈছি ইয়াতে বিভিন্ন সুবিধা এতিয়া বিশেষ কৰি মানে মাটি ভিত্তিৰ কিবা কাগজ কৰোঁ মানে কৰিব লগা হ'লে আমি মানে এতিয়া বৰপেটাতো নাই নলবাৰীতো নাই ভাঁহি থকা নিচিনা হৈছে বৰ্তমান তেনেহেন হৈছে আমাৰ এই ক্ষেত্ৰত এতিয়া ধৰক এতিয়া মোৰ ক্ষেত্ৰতে মই মানে কৰোঁ সৰু এটা উদ্যোগ এখান সৰু মোৰ দোকান আছে কাঠৰ তাত মানে কিবা কাৰণে বস্তু বনাওঁ বস্তুবিলাক মানে দি পঠাওঁ তেনেকৈয়ে মই মোৰ পৰিয়ালটো মানে চলাই আছোঁ দুই চাৰি টকা পাইছোঁ তাৰ পৰাই ক'ৰবাত পাঁচশ ছয়শ এনেকৈ মানে পাওঁ আৰু পালেও আৰু সেনেকৈ সঠিকভাৱে আৰু নাপায় আৰু কাম কৰি খাব লগিয়াক লেগি পাব সেনেহেন কথাটো আৰু উদ্যোগ বা এইবিলাক মানে তৈয়াৰ কৰিব ল'লে টকা পইচাৰো মানে কথা থাকে এতিয়া যদি ধৰক মোৰ যদি বহুত পইচা থাকিল হয় এতিয়া মই ডাঙৰ এখন মানে ফাৰ্ণিচাৰ দোকান বনালোঁ হয় বনাই কিনে তাতে মই বিভিন্ন বস্তু বেচিলোঁ হয় বা দুই চাৰিটাক মই কামো দিব পাৰিলোঁ হয় কাম কৰাৰ কাৰণে কিন্তু নাই মই সেইটো নোৱাৰোঁ কিন্তু বিশেষ কৰি মই মানে কাঠৰ উদ্যোগত কৰিও আমাৰ এই অঞ্চলটোত মানে কি হয় এই এই পিতলৰ বা কাঁহৰ মানে উদ্যোগটোত বেছি জড়িত আৰু এতিয়া যদি চাব যায় আমাৰ ঘৰে ঘৰে প্ৰায় এজন দুজনকৈ হ'লেও মানে এই উদ্যোগটোৰ লগত মানে জড়িত হৈয়ে আছে এনেই পিতলৰ বা কাঁহৰ ঘৰত থাকে ছমাহৰ মূৰত এটা হিচাপ হয় আৰু তেওঁলোকে ধুনীয়া পইচা পায় এটা ধুনীয়া পইচা মানে পাঁচ ছয়লাখ টকালৈকেও মানে এই খেপটোত মানে খেপ বুলি কয় ছমাহৰ একোটা খেপ হয় আৰু এই খেপত মানে কি কৰে হিচাপ কৰে আৰু কৰি মানে প্ৰত্যেকজনেই মানে এই মানে ধুনীয়া এমাউণ্ট এটা পায় পইচা মানে বঢ়িয়া পইচা পায় পাই কিনে বিভিন্ন মানে কাম কৰিবও পাৰিছে বা পৰিয়ালখন মানে ধুনীয়াকৈ চলাবও পাৰিছে সেই হিচাপত চাব গ'লে আমাৰ এই উদ্যোগটোত যদি অলপমান চৰকাৰেও গুৰুত্ব দিয়ে বা অলপমান টকা পইচা খটুৱায় তেতিয়াহ'লে মানে আৰু উন্নতি হ'লাক হয় কিন্তু এতিয়া আৰু এইবিলাক মানে আৰু সেইহেনে হৈছে আমাৰ ইয়াতে